এক পদক্ষেপ মানে চৰকাৰে আঁচনি একো সুবিধা মই লোৱা নাই তাৰমানে আমাৰ মানুহজনো ডাক্তৰ ল'ৰাটোও ডাক্তৰ সেইবিলাক পদক্ষেপ ল'বলৈ মোৰ মানে প্ৰয়োজনো নহয় আৰু এতিয়ালৈকে সুস্থই আছোঁ দিয়া তাৰমানে দুৰ্বলতাটো থাকিবই বয়সৰ লগে লগে মই এতিয়া তাত দেখিছোঁ নহয় তেসত্তৰ বছৰ নে বাসত্তৰ বছৰ বাসত্তৰ বছৰ আমি ধুনীয়াকৈ কাম কৰি খাই থাকিব পাৰিছোঁ বহি থাকিবলগীয়া হোৱা নাই নহ্ এতিয়া সেনেকুৱা কথা মানে আমাৰ চৰকাৰী আঁচনি মই বেয়া বুলি নকওঁ দিছে বহুত আঁচনি দুখীয়া মানুহৰ কাৰণে ভালেই পাইছোঁ কিন্তু মই একো আঁচনি লোৱা নাই চৰকাৰী আঁচনিৰ সুবিধা লোৱা নাই